দুগৰাকী আৰু মই এগৰাকী মোৰ খুবেই ভাল ফ্ৰেণ্ড আছিল আৰু তাই আমাৰ ঘৰত আহি বহুদিন আছিল আৰু এতিয়া মোৰ বেষ্ট ফ্ৰেণ্ড হৈছে পৰিণীতা আৰু বিকু ইহঁত দুটা খুবেই ভাল মই সিহঁতৰ লগত একেলগে টিউচন কৰা ফুৰিব যোৱা পাৰ্কত যোৱা খাব যোৱা আদি সকলোবোৰ তেওঁলোকৰ লগতেই যাওঁ

আৰু স্কুলত থাকোতে হাইস্কুলত থাকোতেও মই পৰিণীতাক লগ পাইছিলোঁ কিন্তু তেতিয়া তাই মোৰ ইমান ভাল ফ্ৰেণ্ড নাছিল কিন্তু যেতিয়া মই কলেজত গ'লো তেতিয়া তাই মোৰ বেষ্ট ফ্ৰেণ্ড হৈ পৰিল আৰু এতিয়া মই তাইৰ লগত সুখ দুখৰ সকলো কথাই শ্বেয়াৰ কৰিব পাৰো তাই খুবেই ভাল সকলো ক্ষেত্ৰতে মোক চাপোৰ্ট কৰে মোক ভাল ক্ষেত্ৰত যেনেকৈ চাপোৰ্ট কৰে আৰু বেয়াতো কৰিলেও মোক আঙুলিয়াই দেখুৱাই দিয়ে যে এইটো নকৰিবি এইটো বেয়া গতিকে সিহঁত খুবেই ভাল আৰু বিকু খুবেই ভাল সি ল'ৰা হ'লেও মোক কোনোদিনে সি এনেকুৱা ফীল কৰোৱা নাই যে সি সদায় মোৰ লগত ভালদৰে থাকে মোক সকলো কথাতে চাপোৰ্ট কৰে মোৰ সুখ দুখৰ কথাবোৰ মই তাৰ লগত চাপোৰ্ট কৰো শ্বেয়াৰ কৰিব পাৰো সিও মোক নিজৰ ভণ্টীৰ দৰে মৰম এজ এ বেষ্ট ফ্ৰেণ্ড হ'লেও সি মোক নিজৰ ভণ্টীৰ দৰেই মৰম কৰে আৰু আমি তিনিওটাৰে বণ্ডিঙটো খুবেই ভাল মই খুব লাকী ফীল কৰোঁ যে তেওঁলোক মোৰ জীৱনত আছে আৰু মই এইটোৱেই বিচাৰোঁ যাতে তেওঁলোক সদায় মোৰ লগতেই থাকে ভৱিষ্যতে যাতে তেওঁলোক তেওঁ সিহঁত দুয়োটাই মোৰ বেষ্ট ফ্ৰেণ্ড হৈ থাকে আৰু মোৰ টিউচনত গ'লেও সিহঁতেই লগ আৰু আমি তিনিওটাই একেলগে থাকিলে এনেকুৱা লাগে যেন পৃথিৱীত অকল আমি তিনিওটাই সুখী গতিকে মই এইটোৱে বিচাৰোঁ সিহঁত যাতে সদায় মোৰ লগতেই থাকে আৰু আমি তিনিওটাৰ ফ্ৰেণ্ডশ্ৱীপ যাতে কেতিয়াওঁ নাভাগে